মোৰ পৰিয়ালটোক সদায় মই স্বাস্থ্যকৰ খাদ্যই ৰান্ধি খুৱাওঁ আমাৰ ঘৰতে খেতি কৰে জহা চাউল কোমল চাউল বৰা চাউল নানা ধৰণৰ খেতি কৰে সেই চাউলৰে মই ৰান্ধি খুৱাওঁ ৰাতিপুৱা হ'লে মই সিহঁতক লালচাহ একাপ বনাই দিওঁ তাত তুলসী পাত আদা তেজপাত এনেকৈ দি মই সিহঁতক একাপ একাপ দিওঁ নহ'লে ঘৰৰে গাখীৰ আছে গাখীৰ এগিলাচ এগিলাচ দিওঁ আৰু দুপৰীয়া মই ৰান্ধোঁতে সদায় খেতি কৰিছোঁ মই ঘৰৰ বাৰী এখন পাতি লৈছোঁ তাৰে শাক পাচলি আছে লাই আছে পালেং লফা ধনিয়া সৰিয়হ শাক নানা ধৰণৰ শাক আছে মই শাক এদিন হ'লেও সিহঁতক দিনটোত খুৱাওয়েই শাক ভাজোঁ দালি বনাওঁ কচুথোৰো বনাওঁ আৰু ভেদাইলতা নৰসিংহ এইবিলাকৰ পকৰি বনাই দিওঁ কেতিয়াবা সিহঁতক মই ৰাতিপুৱাই খালী পেটত সিহঁতক সপ্তাহত এদিন হ'লেও নৰসিংহ পাত মহানিমৰ পাত এইবিলাক বস্তু মই খুৱাওঁ মানিমুনি ৰসো খুৱাওঁ খালী পেটতে দিওঁ কেতিয়াবা হালধিৰ ৰসো দিওঁ সেইবিলাক বস্তু মই সিহঁতক খুৱাই থাকোঁ চিৰতা তিতা এয়াও খুৱাওঁ মই পেলুৰ কাৰণে ভাল সেইকাৰণে সেয়া বস্তুও দিওঁ মই কেতিয়াবা পোন্ধৰ দিনৰ মূৰত হ'লেও দিওঁ এবাৰ আৰু দুপৰীয়া সদায় মই ৰান্ধোঁতে কচুথোৰ বনাওয়েই নতুবা শাক ভাজোঁ কচুথোৰ বনাওঁতে মই মচুৰ মাহৰ দালি এমুঠি বিলাহী নতুবা থেকেৰা টেঙা এনেকৈ দি বনাই দিওঁ নহ'লে মই মহানিমৰ পাতৰ ভাজিও দিওঁ পাত সিহঁতক তিতা হ'লেও ভাল খাবলৈ কম তেলতে ৰান্ধি খুৱাওঁ সিহঁতক মই মচলাপাতি বেছি ব্যৱহাৰ নকৰোঁ মাছটো খোৱা হয় বাৰু ঘৰৰে পুখুৰী আছে কিন্তু মাংস মই সিহঁতক বেছিকৈ নিদিওঁ খাবলৈ মাংস খালে হজমো নহয় খোৱাটোও ইমান ভাল নহয় মাংস কমাই খাব লাগে ঘৰতে হাঁহ মূৰ্গী আছে কণীবিলাক আনি সিহঁতক মই ডেইলী এটা এটা খুৱাওঁ ৰাতি শুবৰ সময়ত সিহঁতক এগিলাচকে গাখীৰ দিওঁ তেতিয়া খাই সিহঁতে শোৱে টোপনিও ভাল হয় ৰাতিপুৱা সোনকালে উঠে পঢ়া শুনা কৰাৰ পিছত সিহঁতক মই লালচাহ একাপ দিওঁ